হেল্লো অঁ এই মই অসমৰ বিষয়ে জানিব বিচাৰিছিলোঁ অঁ অঁ

অঁ

অঁ

নাই আৰু ঠিক আছে বাৰু হ'ব ঠিক আছে